ডায়বেটিছৰ বাবে আমাৰ গাঁৱলীয়া কিছুমান জনপ্ৰিয় বস্তু আছে যিবিলাক খালে ডায়বেটিছ নিয়ন্ত্ৰণ হয় যেনে এক নম্বৰতে আপোনাৰ ত তুলসী পাত দুই নম্বৰতে আপোনাৰ মানিমুনি তিন নম্বৰতে বেলপাত এইবোৰ খালে আপোনাৰ বহুত নিয়ন্ত্ৰণ হয় এতিয়া ডায়েবেটিছ আপোনাৰ নিয়ন্ত্ৰণ কৰাৰ উপৰি আৰু কেনেকৈ ডায়েবেটিছটো বেছিকৈ হয় এই বিষয়ে আপোনালোকক অলপমান অৱগত কৰাই দিছোঁ যেনে আপোনালোকে ধৰক চৰ্বিজাতীয় কিছুমান বস্তু আছে মাছ মাংস আদি কৰি এই সেইবিলাক যদি বেছিকৈ খোৱা হয় তেতিয়া মানুহৰ ডায়েবেটিছটো অতি সোনকালে হয় আৰু সেই ডায়বেটিছবোৰ আপোনাৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ এই বনৌ ঔষধ কিছুমান আগতে কৈ গ'লোঁ যেনে আপোনাৰ বেলপাত তুলসী পাত নেমু মানিমুনি এইবোৰ খালে বহুত প্ৰতিকাৰ হয় আৰু ডাক্টৰে যিবিলাক আপোনালোকক টেবলেট বা ইঞ্চুলিন দিয়ে সেইবিলাক অকল ডায়েবেটিছটো কণ্ট্ৰ'লৰ কাৰণেহে দিয়ে তেওঁলোকৰ মানে সম্পূৰ্ণ ডায়বেটিছটো শেষ কৰিব নোৱাৰে যদি আপোনালোকে এই অসমীয়া দৰববিলাক যদি সেৱণ কৰে তেতিয়া ডায়েবেটিছটো সম্পূৰ্ণ নিৰাময় হয়